নমষ্কাৰ মই মনিষা ভূঞাই কৈছোঁ মই আচলতে আপোনালোকৰ উলা উবেৰ কেবৰ কেবসমূহৰ বিষয়ে জানিব বিচাৰিছিলোঁ মোৰ পৰিয়ালৰ সৈতে মই আচলতে আজি ফুৰিবলৈ আহিছোঁ ইয়ালৈ আপোনালোকৰ কেবৰ গাড়ীবোৰৰ মানে মূল্যবোৰ কেনেকুৱা ভাৰাবোৰ কেনেকুৱা সেইটো গম পাবলৈ আপোনাক ফোন কৰিছোঁ আমি চাৰিজন ব্যক্তি যদি যায় চাৰিজন ব্যক্তি যাব পৰাকৈ সৰু কেব এখনৰ মূল্য কিমান মান পৰিব বাৰু দিনটোৰ কাৰণে এদিনৰ কাৰণে আৰু ছয়জন বহিব পৰা ডাঙৰ কেব এখনৰ মূল্য কিমান হ'ব মোক সেইখিনি আপুনি জনাবচোন